এ আছোঁ ৰ'বা অঁ কোৱাচোন অঁ অঁ হয় হয় এই নগাঁৱতটো এতিয়াটো বতৰ বৰ বিশেষ ভাল নহয় এইকেইদিনটো কিনকিনীয়া বৰষুণ দি আছে আৰু মহামৃত্যুঞ্জয় মন্দিৰত যদিহে তুমি যাবলৈ বিচাৰিছা তেতিয়াহ'লে মানে কি হয় মন্দিৰটোতো মানে চৌহদটোৰ চাৰিওফালটোতো মুকলি আৰু এতিয়া বনাই হে আছে তাত কোনো যাত্ৰী থাকিবৰ কাৰণে মানে অসুবিধা হৈ আছে এতিয়ালৈ মানে আছে কম কম আছে দোকান পোহাৰ আছে তাত ৰ'ব লাগিব কিন্তু সুবিধাজনক নহয় আপুনি তুমি যদি সেই গাড়ীৰ পৰা নামা তাৰ পিছততো ভিতৰততো সো সোমাল সোমালা কিন্তু উলাই আহিব লাগিল সোমাব লাগিল সেই যে বাটখিনি যিখিনি বাট আছে সেইখিনিত মানে অসুবিধা হ'ব তোমাৰ অঁ তিতিব লাগিব আৰু তোমাৰ মানে বৰষুণ দিলে আৰু বহুত অসুবিধা হয় আৰু চাৰিওফালে মৃত্যুঞ্জয় মন্দিৰৰ মানে তল ফ্লৰ তলৰ খিনিও মানে কেঁচা হৈ আছে এতিয়াও অলপ মানে কিনকিনীয়া বৰষুন দিলে অলপ বোকাময় হৈ যায় আৰু তুমি বৰদোৱাত যাবলৈ পাৰিবা কিন্তু বৰদোৱাততো গ'লেও বৰষুণ বতৰত মানে সুবিধাজনক নহয় অঁ অঁ বতৰটো ভাল হোৱালে ৰৈ দিয়াটো ভাল নহয় নহয় তেতিয়া একো অসুবিধা নহয় তেতিয়া অঁ তেতিয়া মানে আপুনি গোটেই নগাঁওখনৰ টাউনটো যাব পাৰিলে অলপ বজাৰ চজাৰ কৰিব পাৰিব বতৰটো তেতিয়া ভাল হৈ থাকিব আপুনি তুমি অঁ ফুৰিব পাৰিবা তুমি কেইদিনমান ৰৈ দিয়া বতৰটো ভাল হ'লে মই তোমাক জনাই দিম তেতিয়া তুমি আহি যাবা মই জনাম জনাম ঠিক আছে অঁ ঠিক আছে